হেল্ল' পূৰ পূৰবী বাইদেউ হয়নে অঁ মই ইয়াৰ মানে এইখন গাঁৱৰ পৰাই কৈছোঁ হেৰি নহয় ভালনে আপোনাৰ

অঁ মই অৰুণোদয়ৰ কাৰণে হেৰি কৰিছিলোঁ অৰুণোদয় পোৱা নাই কাগজপত্ৰ ইমান দিছোঁ দুবাৰ তিনিবাৰকৈ দি আছো এতিয়ালৈকে পোৱা নাই তাৰপিছত আৰু আমাৰ এই ৰাস্তাটোৰ কাৰণেও কাগজ দিছোঁ ৰাস্তাটো হোৱা নাই তাকে বোলো জানিব বিচাৰিছোঁ কেলে পোৱা নাই কি কথা এইটো আপোনালোকেহে ক কৰিব লাগে আমিতো দি থাকোঁ আমি আপোনালোক আপোনালোকৰ হাততে দি থাকোঁ আপোনালোকে দিয়া নাই কি কাৰণে দিয়া নাই এতিয়া অঁ এতিয়ালৈকে তিনিবাৰ চাৰিবাৰমান দিলোঁ দিয়া নাই এতিয়ালৈকে বোলো তাকে বোলো আৰু ৰাস্তাও হোৱা নাই ৰাস্তাবোৰ বেয়া হৈ আছে আমাৰ এইফালে অঁ পঞ্চায়তত খবৰ কৰি থকা হয় আপোনালোকৰ ৱাৰ্ড মেম্বাৰ বাইদেউ তেওঁলোকে নিদিয়ে বুলি কয় আমিতো তেওঁলোকেতো আপোনালোকৰ কথাই কয় আপোনালোকে এতিয়া কি কৰে এতিয়া কাগজপত্ৰবোৰ জমা লয় কিন্তু নিদিয়ে অঁ এ তাকে এতিয়া একদম বেয়া একেবাৰে বেয়া ইমান কাগজপত্ৰ দি থাকোঁ ইবাৰ দিওঁ সিবাৰ দিওঁ নাই বাৰিষা হ'লে ইমান পানী বোকা হয় ল'ৰা ছোৱালী স্কুল যাবলৈ দিগদাৰ হয় সেইকাৰণে বোলো তাকে বোলো এতিয়া এই ইলেকশ্যনৰ সময়ত মানুহবোৰে ভোট বিচাৰি বিচাৰি আহে কিন্তু মানে কামবোৰ নকৰে আমি শিৱসাগৰ জিলা পৰাই কৈছোঁ অঁ নাজিৰামুখ অঁ এতিয়া মানে কি হ'ল নাপালেতো আমি এই যিবোৰ পাবলগীয়া মানুহ সেইবোৰেই নাপায় আৰু নোপো নাপাবলগীয়া মানুহে যদি পাই যায় কেনেকুৱা লাগে সেইকাৰণে বেয়া লাগে আৰু ততো পঞ্চায়তত এতিয়া আৰু চৰকাৰী ঘৰ চৰ আহে সেইবোৰ নাম চাম দিয়া হয় সেইবোৰো নাপাওঁ অঁ নোপোৱা হয় সেইকাৰণে মানে কি এতিয়া পালে মানে ভাল লাগে আৰু এতিয়া ইলেকশ্যন এতিয়া ডিচেম্বৰ জানুৱাৰীত ইলেকশ্যন হ'ব ভোট বিচাৰি আহোঁতে আহিব কিন্তু মানে হেৰিটো অঁ হেৰিটো নিদিয়ে বস্তুবোৰ নিদিয়ে ভোট নিব সময়ত ভোট বিচাৰি আহিব ভোট দিব বুলি ক'ব ভোটটো দিয়া হয় কিন্তু মানে বস্তুবোৰ একো আমি নাপাওঁ এতিয়া আপোনালোকে কি কৰে এতিয়া চাই চিতি দিব লাগিব আপোনালোকে যিবোৰ মানুহেতো এতিয়া মানে পাবলগীয়া হয় সেইবোৰ মানুহে যদি নাপায় নাপাবলগীয়া মানুহে যদি পায় কেনেকৈ হ'ব

অঁ এতিয়াতো বিধৱাখিনিকহে দিছে এইবোৰ মানুহকতো নিদিয়ে ন বিধৱা বিধৱা মানুহখিনিকহে অৰুণোদয় দিছে আগতো আমি দিছোঁ শিৱসাগৰত গৈ দিছোগৈ ইয়াতো দিছোঁ নাম নামবোৰ কেতিয়াবা আহিলেও নাম কাটি কাটি দিয়ে অঁ এইবোৰ এতিয়া ওপৰ ওপৰ পৰাটো ঠিকেই আহে তলৰ খাপৰ মানুহে কি কৰে এতিয়া কাটিয়ে দিয়ে নে নামবোৰ কি হয় নাজানো নহয় আমি এতিয়া সেইকাৰণে এতিয়া আপোনালোকে যদি চাই মেলি দিয়ে হ'ব আৰু চাই ৰাস্তা পদূলি ইমান বেয়া মন্ত্রি বিধা বিধায়কবোৰ আহিলেও চাই মেলিহে যায়হি পাছত দিম দিম কৈ নিদিয়ে বোকা দিনতটো ফটো মাৰিও দিয়া হয় বোকা দিনত ফটো মাৰি এপ্লিকেশ্যন দি থৈছোঁ চবেই দিয়া হৈছে কিন্তু এতিয়ালৈকে মানে একো দি দিয়া নাই

পালে দিলে ভাল লাগে আৰু দু যিখিনি মানুহে পাবলগীয়াখিনিক দিব লাগে আৰু নাপাবলগীয়াখিনিনো অ চাকৰি থকা মানুহবোৰকতো কেনেকৈ দি দিলেনো কেনেকৈ হ'ব হয় নাই দুখীয়া মানুহবোৰকে দিব লাগে

অঁ অঁ নাই নাই চৰকাৰী সুবিধা আজিলৈকে একো পায়ে পোৱা নাই আজিলৈকে পোৱাই নাই আজিলৈকে এতিয়া নাপায় এতিয়াতো আশা কৰি লাভে নাই আশা কৰিয়ে থাকো পাম পামকৈ নাপাওঁৱে দিব লাগিব দি দি থাকো দি দিয়ে থাকোঁ দিয়ে থাকোঁ ক'ত আ এতিয়ালৈকে দিয়া হোৱা হোৱাই নাই জানো এতিয়া ইলেকশ্যনৰ আগত যেতিয়া আকৌ ল দিব লাগিব ঘৰত আহি আহিও নাম ভৰাইছোঁ ভৰাই চবে নিয়ে নিদিয়েচোন পঞ্চায়তত আপোনালোকে এতিয়া পঞ্চায়তৰ মানুহ আপোনালোকে পাতিব লাগিব আমিনো সৰু মানুহবোৰে আমি গৈ পিনে পাতিলেতো আমাকতো ইমান গুৰুত্ব নিদিব ন আপোনালোকে ক'ব লাগিব আমাৰ গাঁৱত এনেকৈ তেনেকৈ এনেকুৱা ৰাস্তা আমুক গাঁওখনৰ ৰাস্তাটো বেয়া বনাব লাগে আমুক গাঁওখনত আমুক কেইঘৰ মানুহে বোলে এইটো বস্তু পাব লাগে এ পাব লাগে নাম চামবোৰ তেনেকৈ আপোনালোকে দিব আৰু নিদিলেনো আপোনালোকে যদি এই হেৰি কৰি নিদিয়ে তেনেহ'লে কেনেকৈ হ'ব আপোনালোকে ক'লে মানে হ'ব আমিবোৰেটো ক'লে মানে অঁ নামটো ভৰাইছোঁ বুলিয়েই ক'ব অঁ আমাৰ গাঁৱতে এই ৰাস্তা পদূলি বহুত বেয়া বৰষুণ দিলেতো বহুত বোকা হয় এতিয়া গাড়ী চাড়ি আহিলেও মানে হেৰি হয় বৰা শিলগুটি ৰাস্তা শিলগুটি অলপ এটা দুটাই তাকো সেইবোৰ শিলগুটিও উঠ শিলগুটিবোৰ য'ত ত'ত মানে হেৰি হৈ গৈছে এতিয়া বোকা হৈ যায় ৰাস্তাবোৰ এতিয়া বনোৱা ৰাস্তাবোৰতো ওচৰে পাঁজৰে বনোৱা ৰাস্তাবোৰতো বেয়াই হৈ গৈছে এতিয়া মানে সেইকাৰণে আৰু এতিয়া আপোনালোকে যদি চাই মেলি দিয়ে ওপৰ অ আপোনালোকে যদি চাই মেলি দিয়ে ভাল হ'ব আপোনালোকে যদি আৰু চাই মেলি নিদিয়েতো ক'তনো ভাল হ'ব ন আপোনালোকে অৰুণোদয়তো বহুত মানুহে পাবলৈ আছে পোৱাই নাই এতিয়া সেইবোৰতো দিয়ে বিধৱাখিনিক দিব কয় বিধৱাখিনিওতো বহুত মানুহে পোৱা নাই মানুহ মানে কি আগৰখিনিয়ে যি পালে এতিয়া নতুনকেতো নতুন হেৰিয়ততো আমাৰ গাঁৱতটো এজ এগৰাকী নি দুগৰাকীয়েহে পালে তাৰপিছত বহুত মানুহে পোৱা নাই এতিয়াতো কিছুমানে কয় ঘৰ পকা হ'লে নাপায় এতিয়া কিছুমান পকা ঘৰ মানুহো পাইছে কিছুমান কেঁচা ঘৰ মানুহো পোৱা নাই তেনেকুৱা নিচিনা হৈছে পালে চবে পাব লাগে নাপালেতো কোনো পাব নালাগে তেনেকুৱা নিচিনা কথা এতিয়া মানে যদি আকৌ সেইবোৰ যিখিনি নাপাবলগীয়াখিনিও যদি পাই যায় পাবলগীয়াখিনিয়ও যদি নাপায় তেনেকুৱা হ'লে বেয়া লাগে আৰু ভোটটো দিবলৈ ভোটটোতো খুজিব সময়ত চব আহি যায় ভোট নিবলৈ কিবা বুলি কিন্তু ভোট দিব সময়ত অ ভোটটো জিকাৰ পাছততো মানুহে দিবলৈকে বেয়া পায় অঁ এতিয়া পঞ্চায়তত এতিয়া তেওঁলোকে এতিয়া কি কৰে এতিয়া চাই চিতি দিওঁ চাই চিতি দিওঁ কৰি পেলাইতো যিখিনি মানুহে পাব নালাগে সেইখিনিক দিয়ে নাপাবলগীয়াখিনিক নিদিয়ে যিখিনিয়ে পাব নাপাবলগীয়া সেইখিনিক গৈ পিনে যদি দিবলগীয়া হয় কেনেকৈ হ'ব আজিকালিতো এখন এখন কাগজ জেৰ'ক্স কৰিবলৈ হ'লে পাঁচ টকা ল'ব ইমানখিনি কাগজ ইটো কাগজ সেইটো কাগজ জেৰ'ক্স কৰি কৰি দিব কিন্তু কাগজখিনি লোৱাৰ পছত চবেই দৌম দৌমকৈ লৈ ল'ব পাছত গৈ পেনে নিদিয়ে এতিয়া আমাৰ ফালে লেট্ৰিন চেট্ৰিন চবেই পাবলগীয়া আছে লেট্ৰনো নাপায় লেট্ৰিনত নাম ভৰাবলৈ আহে নাম চাম ভৰাইগৈ পাছত গৈ পিনেতো সেই যিখিনি ভাল মানে ভাল পাবলগীয়া মানে সেইখিনিয়ে নাপায় যিখিনি নাপাবলগীয়া সেইখিনি গৈহে নাম উঠেগৈ ঘৰো পোৱাখিনিয়ে পাই আছে নোপোৱাখিনিয়েতো একোৱেই নাপায়

সেইটোৱে আৰু প সেইটোৱে ঠিকেই দিয়াটো চবেই দিয়ে তাৰছত এতিয়া মানে কি এতিয়া সেই মানুহ সেইটোৱে চাই চিতি মানে দিব লাগে আৰু

তাৰপিছত তাকে বোলো হেৰি কি বুলি ক

অঁ সা সুবিধাবোৰ এতিয়া এনেকেতো পোৱাই নাই এতিয়ালৈকে আজিলৈকে একো পোৱাই নাই পালেটো পালো বুলিয়ে ক'লোহেঁতেন নাপাওঁ কিন্তু চাউলৰ কাৰ্ডটো বা পালোঁ আৰু ৰেচন কাৰ্ডটো পালো বাৰু সেইটো আছে বাৰু ৰেচন কাৰ্ডৰ লগত আৰু সেইটো আয়ুষ্মান কাৰ্ডটো সুবিধাটো আছে আৰু আৰু ইভাগেটো নাই এই নাই নাই সেইটো হোৱা নাই এতিয়ালৈকে ব্যৱহাৰ ব্যৱহাৰ কৰাই নাই সেইটো